মই তিনিদিন আগতে এখন গাড়ী বুক কৰিছিলোঁ তাৰিখ তিনি পাঁচ দুহেজাৰ তেইছ মোৰ ঘৰ ডেকাৰ গাওঁ আৰু মোক মিচন চাৰিআলিত পিক আপ কৰিব লাগে আৰু মই গুৱাহাটীলৈ যাব বিচাৰিছোঁ